হেল্ল' অঁ ক' অঁ সেইটো সেইদিনা কথা পাতিছিলোঁ তই যাবি নেকি মোৰ লগত আছে মোৰ সেই স্কুলৰ যে মানস মাৰ্চেল এইকেইটা আমি গোটেইকেইটা যাম বুলি ভাবিছোঁ আৰু ছোৱালী আছে চাৰিটামান তোৰ লগত কোন কোন যাব পাঁচজন

ঘৰৰ পৰা মই ভাবিছো কি গাড়ী লৈ লওঁ নেকি মানে তালৈ

অঁ মই সেইকাৰণে ভাবিছোঁ এখন গাড়ীৰে নহয় মই ভাবিছোঁ কি যিহেতু যামেই ইমান কেইজন মই ভাবিছোঁ কি লাইন গাড়ীতে গুচি যাওঁ ফ্ৰেঞ্চিলৈ ৰাতিপুৱাই ওলাই যাম আৰু খোৱাৰ কাৰণে কি আৰু অঁ খোৱা মানে কি কিবা ৰাতিপুৱাটো ইমান ৰাতিপুৱা সোনকালে নাপাবি ন দোকান তাতে আমিতো ছয়টামানত ওলাই যাম ছয়টাত ওলা অঁ ছয়টাতে ওলাম আমি খোৱাবস্তু ল'ব নালাগে তাতে পাই যাম খালি ৰাতিপুৱা কিবা এটা অলপ খাই ল'লেই হ'ল আৰু বাকী সিফালে পাৰ হৈয়ে তাতে হোটেল চোটেল পাইয়ে যাম ম মই ভাবিছোঁ আৰু পূজা আৰু সিফালে ফেৰীত ফেৰী ফেৰী নাঁৱত উঠি সিফালে পাৰ হ'ব লাগিব এ নাই সিদিনা সেইখিনি সেইটোৱে প্লেন আৰু তাতে যাম বুলি ভাবছোঁ অকল বেলেগ এনেকুৱা প্লেন কৰা নাই যি চাও ভালকৈ চাই আহোগৈ বহুত দিন যোৱাও নাই এনেকুৱা আমি মানুহ মাৰ্চেল থৌম আৰু মোৰ দুজনী স্কুলৰ ফ্ৰেণ্ড আছে সৰুৰ সিহঁতেও যাব সেই চিনি পাবি দে গ'লে এই হ'ব দে এইবিলাক লগ এটা পাবি আৰু বাকী আৰু তোৰ কি ছিয়'ৰ নে পূৰা যোৱাটো অঁ পইচা ল'বি অকণমান বেছিকৈ পইচা এনেকৈ তোলা নাই চব নিজৰ খালি ইমানো পইচা নাথাকে যদি দে খানা খাব যোৱাৰ দৰেই হ'ব আৰু তেনে অঁ পইচাটো এনেকে উঠোৱা নাই তহঁতে কি মেনেজ ক'ৰ কৰিবি আমি মেনেজ মানে আমি ল'ম আৰু সেনেকে অ' কিয় হেৰি কিয় থৈ যাম আৰু লৈ যাম মই সেইকাৰণে কৈছিলোঁ সেইদিনাই দে দে বাৰু ৰাতিপুৱা সোনকালে ওলাই আহিলেই হ'ল অঁ সুধি চাবি ভালকৈ ছিয়'ৰ হয় নে নহয় যোৱাটোতো যামেই আমি তহঁতৰহে ঠিক নাই নহয় দে মোক ফোন কৰিলেই হ'ল দে দে দে দে ফিক্সটো হৈয়ে আছে ওলা খালি দে ক' ক' আমাৰটো ফিক্সে তহঁতৰটো ঠিক ক'ৰ কেঞ্চেল নকৰিবি আৰু পিছত দে দে বাই